কৰ্মৰত আৰু ঘৰ চলোৱা দুয়োধৰণৰ মহিলাৰ বাবে উপলব্ধ হোৱা পলিচি বহুত আছে তাৰে ভিতৰত আপোনাৰ টাৰ্ম পলিচি টাৰ্ম পলিচিটো হৈছে আপোনাৰ ভাগৰ এক উল্লেখযোগ্য পলিচি যিটো খুব দৰকাৰ হয় তাৰপিছতে আহিলে হেল্থ পলিচি হেল্থ ইনছ'ৰেঞ্চ সকলোৰে কাৰণে দৰকাৰ বেমাৰ আজাৰ হ'লে বা ঘপককৈ একচিডেণ্ট হ'লে মেলিলে আপোনাৰ হেল্থ ইনছ'ৰেঞ্চ এটাৰ খুব প্ৰয়োজনীয়তা অনুভৱ হয় আৰু ইয়াৰ পিছতে এনৰলমেণ্ট প্লেনো থাকে যিখিনি তেওঁলোকে সঞ্চয়ৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে মহিলাসকলে এনেধৰণে আপোনালোকৰ পলিচি সমূহ আছে যিবিলাক পলিচি মহিলাসকলে ব্যৱহাৰ কৰিব পাৰে